ভাৰতীয় পৰিৱহণ ব্যৱস্থাটোৰ ভালেই বুলিয়েই ভাবোঁ মই তথাপিও কিছুমান প্ৰত্যাহ্বান আছে আমাৰ দেশৰ মানুহে সাধাৰণতে বাছত যায় বা ট্ৰেইনৰ ব্যৱস্থাৰে আৰু ফ্লাইটৰ ব্যৱস্থাৰে জাৰ্ণি কৰে ভ্ৰমণ কৰোঁতে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীনো হয় তাৰ বাবে উন্নত চৰকাৰে ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থাবোৰ যেনেকৈ ৰাস্তাবিলাক যিহেতু বেয়া হৈ যায় বাৰিষা কালত সেইবিলাক গাঁত হৈ যায় সেইবিলাক প্ৰতিবছৰে চৰকাৰে মেৰামতি কৰিব লাগে আৰু বিভিন্ন সময়ত ট্ৰেইনৰ সময় যথা সময়ত যথাস্থানত নাপায়গৈ ৰেল ট্ৰেকৰ ব্যৱস্থা বেছিকৈ কৰিব লাগে তেতিয়া সময়মতে গৈ পাবগৈ আৰু বতৰৰ কাৰণে ফ্লাইটটোৰ কেতিয়াবা লেট হৈ যায় আকৌ ফ্লাইটত দামো বেছি মানে টিকেটৰ সেইটো কাৰণে চৰকাৰে আৰু উন্নত কিছুমান ব্যৱস্থা কৰিলে আমাৰ ভাৰতীয় পৰিৱহণ ব্যৱস্থাটো আগবাঢ়ি যাব বুলি মই ভাবোঁ